খেতি হৈছে এটা মানুহৰ উত্তম বস্তু খেতিয়েই মানুহৰ জীৱনৰ মানে জীয়াই থকা পথ খেতি কৰিবলৈ হ'লে আপুনি এবিঘা বা দুবিঘা মাটি আপুনি সংৰক্ষণ কৰি ল'লে যদি নিজৰ মাটি আছে বা বেলেগৰ পৰাও মাটি আপুনি ক্ৰয় কৰি ল'ব পাৰে সেই খে সেই মাটিখিনি খেতি কৰিবৰ কাৰণে প্ৰথম আপুনি বেৰা দিয়া চিন্তাটো কৰিব লাগিব বেৰা দিয়া পিছত আপুনি বাৰীখনত থকা হাবি গছ গছনি কাটি আপুনি সেইবিলাক চুৰুকি মেলি ঘাঁহ মৰা দৰৱ তাত ইউজ কৰিব লাগিব বা আপুনি টু ফ'ৰ্টি ৰাউণ্ডৰ এনেকে ধৰণৰ দৰৱ বা নিমখ সেইবিলাক ইউজ কৰি দৰৱ মানে বনবিলাকত মানে দৰৱ স্প্ৰে' কৰি ঘাঁহখিনি মৰা পিছত যেতিয়া ঘাঁহখিনি মৰি যাব তেতিয়া লাহেকৈ সেইখিনি চাফা কৰি গোটাই জ্ৱলাই দিব লাগে জ্ৱলাই দিয়া পিছত আপুনি চাব যে মাটিটো প্ৰায় শুকান হৈছে শুকান হোৱা লগে লগে আপুনি লাহেকৈ কোৰ মাৰিব পাৰে নিজে বা ট্ৰেক্টৰ লগাব পাৰে যদি ডাঙৰ বাৰী হয় আপুনি ডাঙৰ ট্ৰেক্টৰ লগাব পাৰে যদি সৰু খেতি কৰিব কাৰণে লাগে তেতিয়া আপুনি সৰু ট্ৰেক্টৰো লগাব পাৰে পাৱাৰ টিলাৰ গতিকে খেতিখিনি কাৰণে প্ৰথমে আপোনাৰ মাটিৰ প্ৰয়োজন হ'ব আৰু দ্বিতীয়তে মানে বাউণ্ডৰীটো প্ৰয়োজন হ'ব তৃতীয়তে আপুনি সেই হাবিখিনি সেই গছ গছনি চাফা কৰি মাটিটো চফা কৰা পিছত আপুনি তাত মানে কোৰ কটাৰী মাৰি ট্ৰেক্টৰ লগোৱা ব্যৱস্থাটো কৰিব লাগিব প্ৰথম কথা দ্বিতীয়তে আপুনি বীজ ক্ৰয় কৰিব লাগিব বীজ আপুনি কি খেতি কৰিব সেই খেতিখিনি কৰোঁতে অপোনৰ কি কি আপোনাৰ মানে কৰিব পৰা যাব আৰু সেই খেতি কৰোঁতে আপোনাৰ পানী দৰকাৰ হ'ব পানীৰ কাৰনে আপোনাৰ ওচৰত বিল আছে নাই বা নৈ আছে নেকি যদি নৈ আছে আপোনাৰ পাম্প ছেট এটা দৰকাৰ হ'ব সেই পাম্প ছেটটোৰে আপুনি খেতিত পানী দিব পাৰিব বা বিল যদি আছে তাৰ পৰা ল'ব পাৰিব যদি পুখুৰী আছে তাৰ পৰা পানী ল'ব পাৰিব যদি একোৱে নাই তাত কাষত তেতিয়া আপুনি এটা ডিপ টিউবেল ব্যৱহাৰ কৰিব পাৰিব টিবেল আপুনি ব্যৱহাৰ কৰক টিউবেলত আপুনি মটৰ ফিট কৰিব পাৰে যদি ওচৰত যদি কাৰেণ্ট আছে নহ'লে আপুনি ডিজেল ইঞ্জিন বহাই আপুনি সেই পানী তাত আপুনি হষ্ট পাইপ লগাই আপুনি সেই পানী প্ৰডাকশ্যন কৰি উলিয়াই ল'ব পাৰিব নহ'লেও ইমানখিনি পইচা পাতি নেথাকিলেও কম খৰচৰ ভিতৰতে আপুনি টিউবেলৰ পৰা ব্যৱহাৰ কৰিব পাৰিব আপুনি এটা দুটামান ডাঙৰ ডাঙৰ বাকেট লৈ ল'লে বা ড্ৰাম লৈ ল'লে ড্ৰামৰ পানী টিউবেল মাৰি পানী জমা কৰি ল'লে তাপা আপুনি লাহে লাহে জিনজিনি দি পানী দিয়া ব্যৱস্থা কৰি ল'ব পাৰিব গতিকে প্ৰথম এই বস্তুকেইটা আপোনাৰ দৰকাৰ হ'ল প্ৰথম দৰকাৰ হ'ল আপোনাৰ মাটি দ্বিতীয়তে হ'ল আপোনাৰ বেৰা তৃতীয়তে আপোনাৰ ট্ৰেক্টৰ আৰু চতুৰ্থতে আপোনাৰ পানী এইখিনি বস্তুৰ ব্যৱস্থা ক'ৰি ল'ব লাগিব তাৰপিছতে আপুনি বীজবিলাক ক্ৰয় কৰি লওক বীজ আপুনি কি খেতি কৰিব যদি কবি খেতি ৰবি শস্য কাৰণে আপুনি এতিয়া খৰালি মাহত আপোনাৰ আগষ্টৰ পৰা আপোনাৰ খেতি প্ৰক্ৰিয়াটো কৰিবলৈ হ'লে আপুনি প্ৰথম ফেন্সবিন দিব পাৰিব লাইশাক কৰিব পাৰিব শাকজাতীয় বস্তু ধনীয়া কৰিব পাৰিব খুতৰা কৰিব পাৰিব পালেং কৰিব পাৰিব মূলা কৰিব পাৰিব সৰিয়হ কৰিব পাৰিব তাপিছতে আপুনি ফুলকবি কাৰণে আপুনি বীজ কিনিব লাগিব ফুলকবি ওলকবি বন্ধাকবি ব্ৰ'কলি গ্ৰীণ কবি ব্ৰ'কলি এইখিনি বস্তু আপোনাৰ ক্ৰয় কৰিব লাগিব এইখিনি বস্তু আপোনাৰ যদি ওচৰত যদি ডিলাৰ আছে বা হোলচেলাৰ আছে তেঁওৰ পৰা ক্ৰয় কৰিলে আপুনি সস্তাত পাব আৰু লোকেল খুচুৰা বেপাৰীৰ পৰা যদি আপুনি ক্ৰয় কৰে তেতিয়া আপোনাৰ বস্তুবিলাক দাম পৰিব সেইকাৰণে এই বস্তুখিনি কিনিবলৈ যাওঁতে আপুনি চাব যাতে ওচৰত হোলচেলাৰ আছে নি যদি হোলচেলাৰ আছে আপুনি কম পৰিমাণত কম দামতে আপুনি বীজখিনি আনিব পাৰিব আৰু এই বীজখিনি অনা লগে লগে আপুনি মাটিখিনি ভালকৈ আপুনি বীজ পেলাব কাৰণে আপুনি একঠামান মাটি আপুনি ভালকৈ চহ ঘাঁহ মৰা দৰৱ মাৰিব লাগিব পোকৰ দৰৱ মাৰিব লাগিব মাটিডোখৰ পাৰিলে আপুনি জেং জাবৰ চাবৰ দি পেলাই মাটি জ্ৱলাই ল'লে বেছি ভাল হ'ব তাৰ ওচৰত যিমানখিনি পোক পতংগ থাকে সেইখিনি নাশ হৈ যাব আৰু তেতিয়া আপুনি এই খেতি কৰিবৰ কাৰণে প্ৰথম গুটি গুটি পচাবৰ কাৰণে আপুনি প্ৰথম বাঁহ লাগিব বাঁহৰ পৰা আপুনি কামি বনাব লাগিব আঠ ফুটৰ আপুনি কামি বনাব লাগিব দুইমূৰে জোঙা কৰিব লাগিব আৰু মাৰ্কেটত আপুনি দোকানত পাব আপুনি প্লাষ্টিক পলিথিন আপোনাৰ পাৰ কেজি আঢ়ৈশ টকা কেজি হোলচেলত আপোনাৰ দুশ বিছ টকা কেজি গতিকে আপুনি বিছ ফুট মানৰ মানে বিছ ফুট বাইছ ফুট মানৰ আপুনি এটা এটা মানে কোৰ মাৰি এটা এটা পাতি মানে বনাব লাগিব আৰু সেই পৰিমাণে আপুনি দছ বাৰডালকৈ এডাল আপোনাৰ আপোনাৰ কামি লাগিব তাত ওপৰত কামি দিবৰ কাৰণে পাঁচ ছয়ডাল লাগিব আৰু পলিথিন লাগিব আপোনাৰ বিছ ফুট পলিথিন লাগিব পলিথিনটো দি আপুনি মাটিটো চহোৱা পিছত কবি গুটিখিনি ভালকৈ মাটি চহাই কবি গুটিখিনি আপোনাৰ সেই মাটিডোখৰত কীটনাক ঔষধ দি পোক পৰুৱাখিনি আপুনি মাৰি ল'ব লাগিব মাৰি লোৱা পিছতে আপুনি ধুনীয়াকৈ মাটিটো চহাই মিহি কৰি ধূলি মাটি কৰি আপুনি ধুনীয়াকৈ ধিপ বনাই পাৰ বনাই প্ৰায় তিনিফুট চাৰে তিনিফুট চাৰিফুটৰ ভিতৰত পাৰ বনাই মাটিটো ওখ কৰি ধুনীয়াকৈ দীঘলকৈ এটা লাইন কৰি ধুনীয়াকৈ পাতি পাতি কৰি আপুনি কৰি ল'ব লাগিব যাতে এভে এটা ভেটিত মানে আপোনাৰ বিছ গ্ৰাম গুটি পেলাব পাৰিব আপুনি বিছ গ্ৰাম ব্ৰ'কলি বিছ গ্ৰাম ফুলকবি ফুলকবি গুটিৰ দাম আপোনাৰ ছাগাতা কোম্পানিৰ এটা বেষ্ট কোম্পানি আছে তাত ব্ৰ'কলি গ্ৰীণ ব্ৰ'কলি আপুনি তাত কিনিব পাৰিব আৰু হোৱাইট এক্সেল কবি মানে আপোনাৰ এইটো কৃষি মানে ফুলকবি হেভী ডাঙৰো হয় আৰু খুব ডাঠ হয় আৰু খুব বগা হয় আৰু খাবলৈ খুব সোৱাদ হয় হোৱাইট এক্সেল কৰিব পাৰিব আপোনাৰ হোৱাইট ফ্লাছ কৰিব পাৰিব হোৱাইট মাৰ্বল কৰিব লাগিব হোৱাইট মাৰ্বল আপোনাৰ পঞ্চাছ দিনত ফুলি ডাঙৰ কৰি ৰুব লাগি হোৱাইট ফ্লাছ পঞ্চাছ বা ষাঠি দিনৰ ভিতৰতে বা প পঁচপন্ন দিনৰ ভিতৰতে আপুনি পুলিটো ৰুব লাগিব আৰু ওলকবি আপোনাৰ কুইক ষ্টাৰ আছে আপোনাৰ গল গ'ল্ডেন আছে আপুনি কুইক ষ্টাৰটো আপোনাৰ দাম হ'ব আৰু এই এই এইকেইটা কবি আপুনি পাতি কিনে দুই গ্ৰাম দুই গ্ৰাম বিছ গ্ৰাম বিছ গ্ৰাম গুটি কাৰণে আপুনি পঁচিছ ফুট পঁচিছ ফুট আপুনি যদি ভেঁটিটো কৰি লয় তেতিয়া আপুনি একো প্ৰব্লেম নহয় মাটি কমো নহয় বেছিও নহয় একো জোখত হ'ব আৰু বন্ধাকবিৰ কাৰণে আপোনাৰ পঁচিছ ফুট আপুনি এটা ভেঁটি কৰি ল'লে গতিকে গ্ৰীণ ব্ৰ'কলি কাৰনে এটা ভেঁটি হোৱাইট এক্সেল কবি কাৰণে এটা ভেঁটি আগতীয়াকৈ ওলোৱা কবি হোৱাইট এক্সেল এটা ভেঁটি আকৌ হোৱাইট এক্সেল ওলোৱা পিছতেই পোন্ধৰ দিনৰ পিছতেই হোৱাইট এক্সেল ওলাব তাৰ কাৰণে এটা ভেঁটি ওলকবি ওলকবি কুইক ষ্টাৰ আপোনাৰ এইটো আৰু ত্ৰিছ দিনত পঁচিছ দিনত আপোনাৰ পুলি ডাঙৰ হৈ যাব তাৰ কাৰণে এটা ভেঁটি বন্ধাকবি কাৰণে এটা ভেঁটি গতিকে এই বিভিন্ন ধৰণৰ কবি প্ৰজাতি আছে এইবিলাক আপুনি ক্ৰয় কৰিব পাৰিব গতিকে আমি দুহেজা তে তেইছত আমি খেতি কৰোঁতে আমাৰ কুইক ষ্টাৰ ওলকবি গুটি দহ গ্ৰামৰ দাম আছিলে তিনিশ বিছ টকা বন্ধাকবি আছিলে দুশ চলিছ টকা হোৱাইট হোৱাইট এক্সেলৰ কবি আছিলে পাঁচশ পঞ্চাছ টকা আপোনাৰ হোৱাইট প্লাছৰ দাম আছিলে আপোনাৰ পাঁচশ পঞ্চাছ টকা হোৱাইট জেলৰ আছিলে আপোনাৰ পাঁচশ চলিছ টকা আৰু গ্ৰীণ কবি গুটি আপোনাৰ দাম আছিলে ছিক্স হাণড্ৰেড ফিফটি ৰুপিছ গতিকে এই কবিকেইটা আপোনাৰ পঁচিছ দিনত প্ৰায় পুলিকেইটা ডাঙৰ হৈ যায় আৰু এই পুলি পচাওঁতে আপুনি কৃষি ভাণ্ডাৰত আপুনি পাব এই সাৰজাতীয় বস্তু মানে এইটো গ্ৰীণ হাউচ গ্ৰীণ হাউচ বুলি এটা আছে সাৰ সেইটো আপুনি দিব পাৰিব আৰু গোবৰ দিব পাৰিব গোবৰটো খুব মাটিটো শুকুৱাই লৈ খুব ভালকৈ ৰ'দত কেইবাদিনো মাটিটো শুকুৱালে টাঙোনে মৰিয়াই মৰিয়াই মাটিটো মিহি কৰি ল'ব লাগে আৰু ধুনীয়াকৈ তাৰ ভেঁটিটো কোৰ মাৰি মানে কোৰ মৰা পিছতে হোৱাইট এইটো আপোনাৰ লগালগ সাৰজাতীয় বস্তুটো আপুনি দিব লাগে মানে তাত মানে পুলি নগজা পোন্ধৰ বিছ দিনৰ আগতে চুপাৰ পাৰ্ফেক্টছ অলপ অলপ দি পেলাই মাটিটো অলপ সাৰবোৰ কৰিব লাগে খৰখৰীয়া কৰিব কাৰণে খৰখৰীয়া কৰিব কাৰণে জেক হৈ থাকিলেও সেই মাটিটো মানে সেই পাৰ্ফেছে মানে ধুনীয়াকৈ শুকুৱাই লয় আকৌ মাটিটো আৰু কেঁচা মাটিত গুটি পচালে আপোনাৰ খাৰ উঠিব পাৰে পুলিবিলাক গুৰিবিলাক ছিগি যাব পাৰে গতিকে এইকেইটা বস্তু আপুনি প্ৰথম তৈয়াৰ কৰি ল'ব লাগিব তৈয়াৰ পৰা পিছত যেতিয়া আপোনাৰ পুলি আপুনি পচালে পুলি পচাওঁতে আপুনি প্ৰথম আপুনি মেডিচাইন প্ৰুফ হ'ব লাগিব আমাৰ আছে এই মানে উঁই পাউডাৰ আছে এল ডেক্স আছে এল ডেক্স আপুনি গুটি ছেটিওৱা পুলি গুটি ছেটিওৱাৰ আগদিনা আপুনি এল ডেক্স মাৰি পেলাই অলপ মাটিটো পুৰি ধুনীয়াকৈ পলিথিনে ঢাকি থব লাগিব গাপ দিব লাগিব তাৰ পিছদিনা পলিথিন উঠালে তাৰপিছত মাটিটো তৈয়াৰ কৰিলে তৈয়াৰ কৰি পিছত আপুনি গুটিটো ধুনীয়াকৈ অকণমান মেডিচেন দি পোকে খাব নোৱাৰাকৈ এল ডেক্স দি পেলাই গুটিটোত মিক্স কৰি ধুনীয়াকৈ লাহে লাহে গুটিটো এটা এটাকৈ ধুনীয়াকৈ ছটিয়ালে এটা ভেঁটিত বিছ গ্ৰাম গুটি আপুনি ছটিয়ালে তাৰপিছতে আপুনি ওপৰত মিহি গোবৰ দিলে বা ব্ৰইলাৰ গোবৰ বা শুকুৱাই থোৱা গোবৰ দিব পাৰে বা গ্ৰীণ হাউছ গ্ৰীণ গ্ৰীণো দিব পাৰে আপুনি গতিকে এইকেইটা বস্তু দিলে আপোনাৰ পুলিটো ধুনীয়াকৈ সোনকালে গ্ৰ'থ হৈ ওলাব আৰু তাৰ ওপৰত লাহেকৈ মিহি মাটি ওপৰত ছটিয়াব লাগিব ছটিয়াই দিয়া লগে লগে পুলি গুটিবিলাক সম্পূৰ্ন ঢাক খাব লাগিব ঢাক খোৱা পিছত আপুনি এই মাটি নছটিওৱা আগত গুটিটো ছটিওৱা পিছত আপুনি এটা কাম কৰে গুটি যদি বেছি শুকান হৈ গ'ল তেতিয়াহ'লে আপুনি ধুনীয়াকৈ স্প্ৰে' কৰি পেলাই স্প্ৰে' মেচিনত আপুনি পানী ভৰাই ধুনীয়াকৈ আপুনি স্প্ৰে' কৰিলে মাটিটো জেক হৈ গ'ল তাৰ ওপৰত আপুনি গোবৰ আৰু ব্ৰইলাৰ গোবৰ বা গ্ৰীণ হাউছ দি আপুনি মাটিটো গুটিকেইটা ওপৰত দিলে তাৰ ওপৰত মাটি দি পেলাই আপুনি তাৰ ওপৰত মাটিখিনি দিয়া পিছত মাটিখিনি লুকাই যোৱা পিছত ধুনীয়াকৈ আপুনি কলপাত কাটিব লাগিব কলপাত আপুনি ধুনীয়াকৈ তিনিখিলা চাৰিখিলা কলপাত ধুনীয়াকৈ জাপি জাপি জাপি জাপি আপোনাৰ পূৰা ঢাকি দিব লাগিব ঢকা পিছত তাৰ ওপৰত পলিথিন দিব লাগিব পলিথিন দি পেলাই আপুনি থৈ দিব লাগিব আপুনি পিছবেলা গুটিটো ছটিয়ালে তিনি চাৰি বজাত গুটি ছটিয়ালে ঠাণ্ডা ঠাণ্ডাত তেতিয়া আপুনি পলিথিন ঢাকি দিলে দুদিনৰ পিছতে আপুনি চাব দাঙি চাব যে গুটিটো অলপ ফাঁট মেলিছে নি যেতিয়া গুটিটো অলপ ফাঁট মেলিছে আৰু পিছবেলালৈ আপুনি নিজেই ট্ৰাই কৰি চাব যে গুটিটো কিমান ওলাইছে যেতিয়া গুটিটো যদি পূৰা ফাটি ওলাই গৈছে তেতিয়া লাহেকৈ পলিথিন দাঙি কলপাত দাঙি লাহেকৈনে আকৌ সেই বাঁহৰ কামিবিলাক লাইন কৰি গোঁজি পেলাই দুই ছাইডে গোঁজি মানে দুয়োটা মূৰ গোঁজি পেলাই ধুনীয়াকৈ দিলে তাৰ ওপৰত লাহেকৈ পলিথিন দি পেলাই আপুনি ৰছী দি বান্ধি দিলে তাৰ ওপৰত আকৌ পলিথিনৰ ওপৰত আকৌ কামি দি পেলাই বতাহে উৰুৱাই নিব নোৱাৰাকৈ বান্ধি দিলে খুটি মাৰি দিলে খুটি মাৰি দিয়া পিছত আপোনাৰ ধুনীয়াকৈ হ'ল আৰু গলি আপুনি পুলিকেইটা একো চৰাই চিৰিকতিয়ে খাব নোৱাৰাকৈ আপুনি নেট জাল প্লাষ্টিজকৰ জাল আপুনি নেট মেৰিয়াই থৈ দিলে তেতিয়া আপুনি কোনো চৰাই চিৰিকতিয়ে গৈ বা কোনো মানে ৰাতি ঘূৰি ফুৰা পহু চহুজাতীয় বস্তুবিলাকে যাতে পুলি ভেঁটিটো গচকিব নোৱাৰে তাৰ কাৰণে এইটো সুবিধা হ'ব ছেফ্টি হ'ব গতিকে পুলি চাব যে আপুনি দুই তিনিদিনৰ পিছত যদি আপোনাৰ পুলি গুটি পৰা ওলায় গ'ল তেতিয়া লাহেকৈ পলিথিনখন দাঙি অকণমান পাতলাকৈ স্প্ৰে' কৰিলে পিছবেলা সদায় স্প্ৰে' কৰি দিলে পানী আৰু মানে আৰু ৰাতিপুৱা আপুনি গধূলি আপুনি লাহেকৈ অকণমান দাঙি দিলে আকৌ গধূলি ৰাতি বৰষুণ আহিব পাৰে গতিকে পলিথিন আকৌ লগাই দিলে ৰাতিপুৱা আপুনি আকৌ চালে যে পুলিটো পূৰা ধুনীয়াকৈ ওলাইছে তেতিয়া আপুনি ওপৰত ছাঁ দিব লাগিব দুই তিনিদিন মানৰ পিছত ছাঁ দিব লাগিব কলপাত দিব লাগিব কলপাতে ঢাকি ঢাকি ছাঁ দিব লাগিব পিছবেলা আকৌ কলপাতবিলাক এৰুৱাই তাক মুকলি কৰি দিব লাগিব আকৌ এয়াৰ পাবলৈ বতাহ পাবলৈ কাৰণে এনেকৈ চাৰি পাঁচদিনৰ পোৱা পিছত আপোনাৰ কমেও দহ দিনমান আপুনি পুলিকেইটা দুখিলা পাত হোৱালৈকে আপুনি মেৰামতি কৰিব লাগিব যেতিয়া দুখিলা পাত হ'ব তেতিয়া লাহে লাহে আপুনি পিছবেলা পিছবেলা বতৰ চাই আপুনি পলথিনখন আঁতৰাই আঁতৰাই থাকিব লাগিব পলিথিন বতৰ বেয়া হ'লে আকৌ পলিথিন লগাব লাগিব গধূলি আৰু ৰাতিপুৱা মেলিব লাগিব আকৌ বেছি ৰ'দ হ'লে আকৌ পলিথিনখন লগাব লাগিব এনেকৈ আপোনাৰ এইটি ডিউটি চলি থাকিব যেতিয়া তিনিখিলা চাৰিখিলা পাত হ'ব তেতিয়া লাহেকৈ তাৰ মানে পৰিশ্ৰমটো কমি আহিব যেতিয়া পুলি আপোনাৰ ডাঙৰ হৈ গ'ল তেতিয়া আপোনি মাটি চহোৱাত লাগিব তিনিখিলা পাত হোৱা লগে লগে আপুনি চাৰিখিলা পাত হোৱা লগে লগে মাটি আপুনি চহাব লাগিব তৈয়াৰ কৰিব লাগিব এই মাটিখিনি ট্ৰেক্টৰে চাৰিচাহ পাঁচচাহ হাল বালে হাল বোৱা পাছত আপুনি দেখিব মাটিটো ধুনীয়াকৈ ধূলি হৈছে মিহি হৈছে তেতিয়া আপুনি ৰুৱাই ৰোৱাৰ ৰোৱাৰ কেইদিনমানৰ আগতে আপুনি ট্ৰেক্টৰ হাৰ বাওঁতে ফিনিচিং হাল চাৰিচাহ হাল আমি সৰ্বসাধাৰণতে পাঁচচাহ হাল বাব লাগে চাৰিচাহ হাল বোৱা দিনাই আপুনি যদি আছে আপোনাৰ ব্ৰইলাৰ কুকুৰা চইলা কুকুৰা যদি আছে সাৰ চাৰ আছে যেনে ছুপাৰ পটাছ ডি এ পি আটাইকেইটা বস্তু লগ লগাই লৈ মিছাল কৰি এবিঘা মাটিত আপুনি খুব বেছিকৈ বেছি বেছি কৰক আপুনি পাঁচ কেজিমান আপুনি চব বস্তু মিলাই আপুনি ছটিয়াব পাৰে